অ' অ' এইয়া দোকানখনত বহি আছো অ' অ' আনিছো অ' অ' আনিলো জিন্স পেণ্ট ডেৰ বছৰৰ পৰা মানে হা এই চাৰে চাৰিশ চাৰে চাৰিশ চাৰে চাৰিশ দুখ দুখ টকাত বা দিব নোৱাৰিম অ' মইয়ে তিনিশ কিমান টকাত আনিছো অ' এতিয়াটো দামেই কম বেচ মানে চাৰিশ টকা দিবা আৰু তেতিয়াহ'লে মুঠতে তিনিশ আশী টকাত দিব পাৰিম আৰু বিশ টকা এটাহে কমাব পাৰিম আৰু তাতকৈ কমাব নোৱাৰো ভালো জিন্সৰ দামী জিন্স অ' অ' ভাল তুমি আহি চাই যাবাহি অ' আনিছো এই ছোৱালীবিলাকৰ এই হেৰি আনিছো এই ষ্টল সেয়াও আনিছো

অ' ববীৰ কাৰণে চোৱা অ' ছোৱালীবিলাকৰ কাৰণে প্লাজো আনিছো স্পৰ্টিং আছে

অ' অ' কিমান অ' অ' হ'ব অ' অ' থাকিম অ' অ' অ'